আমাৰ অঞ্চলত ভাল উপাৰ্জনৰ ফলৰ খেতি বুলি ক'লে আমি সাধাৰণতে নেমু কল তামোল পাণ নাৰিকল আদি খেতিয়ে আমাৰ ভাল ফলৰ ইনকমৰ হেৰি দিয়ে আৰু আমাৰ প্ৰত্যেকৰ ঘৰতে নেমু গছ আছে তামোল পাণ আছে নাৰিকল আছে সেই খেতিৰপৰা আমি ধৰক বিক্ৰী কৰি বজাৰত বিক্ৰী কৰোঁ বিক্ৰী কৰি পিনে তামোল পাণ সকলোবোৰ বস্তুৱে আমি ফলৰ বিক্ৰী কৰোঁ নেমু কাজি নেমু গোল নেমু আৰু নাৰিকল আমি কেঁচাকৈয়ো বিক্ৰী কৰোঁ ধৰক বাকলি গুচাই বুঢ়া পুৰঠ নাৰিকলটো বাকলি গুচাই দোকানত বিক্ৰী কৰোঁ আৰু কাজি নেমুবোৰ হোটেলত বেপাৰীয়ে ঘৰৰপৰা নি হোটেলত দিয়েগৈ আমি ঘৰৰপৰাই এইবোৰ বিক্ৰী কৰোঁ তামোল পাণ বিক্ৰী কৰোঁ কল ঠোকাকৈয়ো নিয়ে বেপাৰীয়ে পকা আশিকৈয়ো আমি ঘৰত পকাই পিনায়ো বিক্ৰী কৰোঁ সাধাৰণতে আমাৰ ফল মূলৰ আমাৰ তামোল পাণ আৰু নেমুৱে আমাৰ অঞ্চলটোত বেছিকৈ হেৰি হয়